আন ধৰ্মৰ প্ৰতি আমাৰ মনোভাৱ সদায় ভাল গতিকে কোনো ধৰ্মৰ প্ৰতি আমাৰ আক্ষেপ নাই যাৰ যেনে ধৰ্ম তেনেদৰে পালন কৰি এই অসমত জীয়াই থাকিব আৰু আমি কোনো ধৰ্মৰ প্ৰতি বিদ্বেগ কৰা অতি উচি উচিত নহয় নিজৰ ধৰ্ম নিজে পালন কৰি সুখে শান্তিৰে আমি বাস কৰিব লাগে